অঁ মই যে অসমলৈ ফুৰিব যাম বুলি ভাবিছোঁ অঁ চাহ বি চাহ বাগিচা বিষয়ে অলপ কিবা জানিব পাৰিমনি বাৰু আপোনাৰপৰা মই দুই তিনি দিনমানৰ ভিতৰতে যাম

অঁ অঁ অঁ লাগিব লগত যাব যে বন্ধুবৰ্গ আমি যাম পাঁচ ছজনমান তাত কিমান দিনৰ ভিতৰত হয় আকৌ

অঁ অঁ অঁ ছয় সাতজনমান যাম থকা মেলা খোৱা ব্যৱস্থা একদম ভাল দিব হাঁ অঁ অঁ অঁ অঁ না না অসমৰ খানাই লাগিব আমাক অঁ

ঠিক আছে অঁ আপোনাৰ লগত কথা পাতি ভালেই লাগিলে ঠিক আছে বাৰু হ'ব অঁ ধন্যবাদ থেংক ইউ